অ' হেল্ল' বাইদেউ এ কুকুৰা ফাৰ্মৰ মালিকনী বাইদেউ হয় নহয় বাৰু অ অ সেই আপোনাৰ ওচৰত কুকুৰা আছেনে বাৰু সৰহকৈ অ মোক সেই বিশেষ পাৰ্টি এটাৰ কাৰণে কুকুৰা দহ কেজিমান লাগিছিলে এটা এটাত এক কেজি ওজনৰ হ'ব নহয় বাৰু অ মই বিশেষ আপোনালৈ হেৰি কৰিছোঁ তাৰপিছতে এই কেজি কেনেকৈ ল'ব আপুনি কুকুৰাৰ অ হয় নেকি মই অলপ সৰহকৈ ল'ম নহয় আপুনি অকণমান চাই চিতি অকণমান মিলাই মেলি দিব বুলি আশা কৰিছোঁ দিব নাই বাৰু অ আপুনি মিলাই মেলি দি মোক কুকুৰা দহ কেজিমান মই পঠাই দিম মানুহ আপুনি বিশ পাৰচেণ্ট মানকৈ হ'লেও কমাই অলপমান ধৰিব আৰু দেই বাইদেউ অ অ আপুনি মুঠতে দি পঠাব মানুহ পঠাই দিম মই কুকুৰা দহ হেৰি দি পঠাব দহ কেজিমান মোৰ বিশেষ পাৰ্টি এটা আছে সেই পাৰ্টিটোত মানে কুকুৰাখিনিৰ কাৰণে কুকুৰাৰ কাৰণে মই গাত ল'লোঁ সেইকাৰণে আপোনাৰ খবৰ পালোঁ আপুনি কুকুৰা ফাৰ্ম আছে বুলি আপোনাৰ সেইকাৰণে মানে আপোনাক ফোন কৰিলোঁ মই ভাল পালোঁ দেই আপোনাৰ গুৰিত যে পালোঁ মই মোৰ কামটো যে সমাধা হ'ল হ'ব হ'ব আপুনি মিলাই মেলি দিব আৰু দেই হ'ব দিয়ক